অ এইটো জিণ্টু ইলেক্ট্ৰিচিয়ানত লাগিছেনে

অ হয় একেবাৰে নতুনকৈ বনোৱা হৈছে মানে

অ

অ ফেনৰ লগতে এ চিও অ মানে এনে দামটো আৰু বস্তুবোৰ কিমান পৰিব বাৰু অ অ

অ ঠিক আছে অ আপুনি ক'ব খালি অ ঠিক আছে অ